স্কুলৰ শিক্ষাৰ্থীসকলক শিল্পকলাৰ বিষয়ে বিশেষভাৱে কাপোৰৰ কাম পুতলা বনোৱা মাটিৰ কাম কাগজৰ বিভিন্ন সামগ্ৰী পুতলা বনোৱাৰ পৰা আৰম্ভ কৰি মালা বনোৱা আৰু অন্য ধৰণৰ বিভিন্ন সামগ্ৰী বনোৱা বাঁহৰ বিভিন্ন কাম কাজ শিকোৱা হয় যাৰ জৰিয়তে তেওঁলোকে বৰ আমোদো পায় আৰু তেওঁলোকে স্কুললৈ গৈও সময় অতিবাহিত কৰি ভাল পাই বহুতো শিক্ষাৰ্থী আছে যিসকলে স্কুললৈ যোৱাটো তেওঁলোকে ভাল নাপায় বা শি শিক্ষাৰ লগত বৰ বিশেষভাৱে কিছুমান জড়িত নহয় কিন শৈশৱ অৱস্থাত বিশেষভাৱে শৈশৱ অৱস্থাত পিছৰ পৰ্যায়ত এইটো যদিও পৰিৱৰ্তন হয় পোনপ্ৰথমে তেওঁলোকে শিক্ষা পঢ়া শুনা বুলি ক'লে অলপ টান পাব শিক্ষাৰ্থীয়ে দেখিবলৈ পোৱা যায় কিন্তু যি যেতিয়া স্কুলবিলাকত বা শিক্ষাৰ্থীসকলক এইবোৰ শিকোৱা হয় কাগজৰ কাম বাঁহৰ কাম আৰু সেইবাবে ইয়াত উল্লেখ কৰা নাওঁ বনোৱা কাগজৰ নাওঁ বনাই পানীত এৰা বৰষুণৰ দিনত এইটো বৰ এটা আমোদজনক কাম ভাল লগা কাম মই নিজেও বহু সময়ত কৰি পাইছোঁ স্কুলত থকা সময়ত বা ঘৰতো কেতিয়াবা কৰি পাওঁ বন্ধৰ দিনবিলাকত এনেধৰণৰ কাম বন কৰি ভাল লাগে আৰু গৰমত কাগজেৰে কেনেকে বিচনী এখন বনাই আমি বিচিব পাৰোঁ বা পুতলা এটা কেনেকৈ কাৰোবাৰ জন্মদিনত উপহাৰ দিব পাৰোঁ এইবোৰ কাম কৰি বৰ ভাল লাগে আৰু তেনেধৰণেৰে ক কৰিও সময়বোৰ পাৰ কৰিও ভাল লাগে আৰু মনবোৰো ফৰকাল হৈ থাকে আৰু বিশেষভাৱে স্কুলত শিক্ষাৰ্থীসকলে এই এই কাৰুকাৰ্যবোৰ কাগজৰ বা কাপোৰৰ কাৰুকাৰ্যবোৰ শিকোৱাৰ ফলস্বৰূপে বহুতো শিক্ষাৰ্থী যি স্কুল যাবলৈ বৰ বিশেষভাৱে ভাল নাপায় বা অন্য যোৱাতো তেনেকে নিবিচাৰে তেওঁলোকে স্কুল গৈ যাবৰ বাবে আগ্ৰহী হয় আৰু তেওঁলোকৰ এই অভ্যাসটো থাকি স্কুললৈ যোৱা অভ্যাসটো থাকি যায় যিয়ে পৰৱৰ্তি সময়ত তেওঁলোকৰ দক্ষতা বিকাশ হোৱাৰ উপৰিও শৈক্ষিক জীৱনতো বিশেষভাৱে সহায় কৰা দেখিবলৈ পোৱা যায় আৰু তাৰ ফলশ্ৰুতিত তেওঁলোকৰ জীৱনতো উন্নতি হোৱা দেখিবলৈ পোৱা যায়